নমস্কাৰ এমাজন কাষ্টমাৰ কেয়াৰ হয়নে মই এটা অৰ্ডাৰ কৰিছিলোঁ মোৰ অৰ্ডাৰটো আপোনাৰ কেনচেল কৰা হৈছে মই ডেলিভাৰি এড্ৰেছটো ভুলকৈ দিছিলোঁ সেই কা সেই গতিকে মই মোৰ অৰ্ডাৰটোৰ কেনচেল কৰাৰ বাবদ মোৰ ধনৰ ৰিফাণ্ড বিচাৰিছোঁ আৰু আপোনালোকে ৰিফাণ্ডটো মোক এমাজনৰ একাউণ্টত জমা কৰি দিলে মই ভাল পাম এমাজনৰ যোনটো আপোনাৰ ৱালেট থাকে ৱালেটত জমা কৰি দিলে মই ভাল পাম কেতিয়াকৈ দিব পাৰিব বাৰু কিমান দিন লাগিব সোমাবলৈ পইচাটো